আৰু বেছিভাগ তেহেঁতি খাবলে পালেই ডাঙৰ হয় আৰু দৰৱ পাতিও নিদিলেও সিহঁতে আৰ্জিনাই উঠে আৰু আৰ্জিনাই উঠি কিনে চকু দুটা মোদ খাই যায় সেইটো কাৰণে বেজি এণ্টিবায়'টিকটোৱে তেহেঁতৰ দৰৱবিলাক খোৱালে মানে আৰ্জিনাই নুঠে আৰু সিহঁতে ভালকে চাফ চিকুণে থাকিব পাৰে আৰু জেগাবিলাকো চাফ চিকুণ থ'ব লাগে সেইটো কাৰণে যি বস্তু পুহিলেও আমি সদায় তেহেঁতক মন কৰি থাকিব লাগে আমি বস্তু পুহিলেই নহ'ব চাফ চিকুণ কৰি থাকি থাকিব লাগিব যেনেকে আমি এতিয়া ঘৰখনত যিকোনো কাম চাফ চিকুণ কৰোঁ তেহেঁতকো চফাকে থাকিব থ'বলে সদায়ে যত্ন কৰিব লাগে হাঁহ কুকুৰা পুহি বহুত মানুহে যিকোনো বস্তু বহুতো হেৰি উৎপাত উন্নতি হৈছে ঘৰ দুৱাৰো বনাইছে কিছুমানে হাঁহ কুকুৰা পুহি আৰু কিছুমানে ঘৰ ল'ৰা ছোৱালী স্কুলতো দিছে বস্তু বাহানি ল'ব পাৰিছে হাঁহ কুকুৰা এইবিলাকেই মানুহক ঘৰ পুহি কুকুৰা কণীও বিক্ৰী কৰিও কুকুৰা এটাও বিক্ৰী কৰোঁ তেনেকে চলিব পাৰোঁ সেইটো কাৰণে বস্তুবিলাক সদায় ভালকে ৰাখিলেহে তেহেঁতি ভাল পায় যতন কৰিব লাগিব তেতিয়াহে যিকোনো বস্তু তাত জেগাতে বাঢ়ি গৈ থাকে নহ'লে বস্তুবিলাকে খাবলে নেপালে সিহঁতে শুকাই যায় খিনাই যায় সেইটো কাৰণে তেহেঁতক খাবলে দি থাকিব লাগে আৰু অকল খাবলে দিলেও নহ'ব তেহেঁতি সদায় যিকোনো বস্তু নোখোৱা বস্তু পৰিলে মানে তেহেঁতেও কিছুমান বেমাৰ হয় সেই বেমাৰ হ'লে বুলিলে তেহেঁতক ঔষধ পাতি দিব লাগে ঔষধ পাতি কি এইবোৰ এণ্টিবায়'টিক দ দৰৱ পাউদাৰো কিছুমান দিব লাগে কিছুমানক বেজিও দিয়ে তেনেকে বস্তুবিলাক আগবাঢ়ি গৈ থাকে বস্তু বস্তু সদায় যিকোনো বস্তুৱেই ব্যৱহাৰ পাতি আৰু তেহেঁতক ভালকে মৰম কৰিব লাগে মৰম কৰিলেহে ঘৰখনত বস্তু উঠে হাঁহ কুকুৰা পুহিলে মানুহে ঘৰৰ মানুহে যিকোনো বস্তু পুহি মেলি ডাঙৰ কৰি পেলাই মৰম মৰম পায় সেই মৰমতে তেহেঁতি ডাঙৰ হয় আৰু বস্তু আ বস্তুবোৰ বহুত বহুত হৈ যায় বস্তুবিলাকে মৰম পালেহে ঘৰখনত বস্তু উন্নতি হয় তেনেকে আমি এতিয়া বস্তু পোহোঁ পুহিলে বুলিলে মৰি গ'লে আৰু সেইটো মৰি যায় আকৌ এটা আমি আনি তাতে আকৌ আগবঢ়াই এটা দুটাকে কিনি আনি আকৌ কৰোঁ তেতিয়াহে বস্তুবিলাক বাঢ়ে মৰি গ'লেও আমি এটা মৰে দুটা কিনি আনো কিনি আনি বস্তু ঘৰখনত হে ঘ বঢ়াই বঢ়াই গৈ থাকোঁ তেনেকে আমি বহুত বস্তু বঢ়াই বঢ়াই গৈ থাকিছোঁ কাৰণেহে ঘৰখনত চলিব পাৰিছোঁ দহজনী হাঁহ থাকিলে দহটাক কণী পাৰে আৰু দহজনী কুকুৰা থাকিলে দহটাক কণী পাৰে সেনেকেও আমি চলিব পাৰোঁ আউ কুকুৰা পোৱালি উমনি দিলে মানে পোন্ধৰ বিশটা কণী উমনি দিলে পোৱালিকিটা ওলালে তেহেঁতক আমি ভালকে যতন কৰিলেহে পোৱালিবিলাক সোনকালে ডাঙৰ হয় তেনেকে পোৱালিও পোৱালীবিলাকো অলপ ডাঙৰ হোৱা পাছত তেহঁতকো আমি এণ্টিবায়'টিক পাউদাৰ আৰু নহ'লে এইবোৰ বেজি দিয়াও হয় তেতিয়া মানে কুকুৰাবিলাকো অলপ ভাল হৈ থাকে আৰু আজিনাও নুঠে তেনেকে বহুত বস্তু আমি পুহি পুহিয়ে ঘৰখনত আপডাল কৰি কৰিয়ে বস্তু বঢ়াই থকা হৈছে কুকুৰা হাঁহ এইবিলাক বেছি উঠিলে মানে ঘৰখনত ভালো লাগে দেখিবলে আৰু তেহেঁতি মৰম পালেই বস্তুবিলাক বহুত হেৰি হয় হাঁহ কুকুৰাই মানুহক কিছুমান বহুত মানুহে হাঁহ কুকুৰা পুহি চলি আছে আৰু আগবাঢ়িবও পাৰে আৰু কিছুমানে হাঁহ কুকুৰা নোপোহে আমি প্ৰায় হাঁহ কুকুৰা পোহোঁ পুহি মেলি এইবিলাক বস্তুৱে আমাক বহুতো উন্নতি কৰিব পাৰিছে তেহেঁতি যিমানেই আমাৰ পৰা মৰম পায় সিমানেই সিহঁতৰ পোৱালী ছোৱালীবোৰ বহুত হয় সেইটো কাৰণে আমি এতিয়া বস্তুবিলাকক ঘৰখনত বস্তুবিলাকেই প্ৰায় চকু দি থাকোঁ আৰু বস্তুবিলাকক আমি মৰম কৰোঁ খাবলৈও দিওঁ ঘৰখনত ইটো সিটোকে কাম কৰি পিনি খাবলে অনবৰত তেহেঁতক দিয়ে থাকোঁ খাবলে তেতিয়া তেহেঁতি বস্তুবিলাকেও ভাল পায় মৰম পায় খাবলে দিওঁ তেহেঁতি আমাক যিমানেই মৰম কৰোঁ সিমানেই সেহেঁতি পোৱালিবিলাক বেছি হৈ উঠি যায় সেইটো কাৰণে আমি ভালেমান বস্তু ঘৰখনত হাঁহ কুকুৰা এইবিলাক কৰিব পাৰিছোঁ মৰম কৰোঁ কাৰণে